অঁ বাইদেউ খবৰ ভাল না অঁ তাকে মানে এই মই খবৰ কামত মানে ছুটি পোৱা নাছিলোঁ পিছত হঠাতে আজি খবৰ খবৰ পালোঁ আৰু সেইকাৰণে খবৰ ল'লোঁ অঁ ঘৰত আহি আহিলোঁ ৰ'ব যোৱাকালি আহি পালোঁ ৰাতি হৈছে নাই নাই নাই এই ৰাস চাবৰ কাৰণে আহিলোঁ তাৰ পিছত বাকী ৰাসৰ কেনে নাই যোৱা নাই ৰ'ব তাকে ভাবিছিলোঁ অকলে অকলে এইবাৰ ফেমিলিকো লৈ যাওঁ আপোনালোকো যাব নাই অহাকালিলৈ পিছে এ উলাওক উলাওক যাওক দিয়ক হে চলি কেইটাই হাহাকাৰ কৰি আছে মামাহঁতেৰ চলিহঁতেও আহিছে আমাৰ ভাগিনহঁতে অঁ হ'ব দিয়ক এ অলপ সময়ৰ কাৰণে আ আইব পাৰে আমি ভাবছোঁ কালিমানত যাওঁ নেকি কালি পিছবেলা

অঁ ৰাতিকেও যাবা পাৰি ৰাতি হ'ব কিন্তু আহোঁতে গাড়ী চাড়ী ভাড়া ল'ব লাগব চাগে অঁ মানুহ হ'ব আমাৰ ভাগিন এটা যাব মামাথেৰ ভাগিন এটাও যাব আপ্নালোকৰ বা কেইজন হয় অঁ আমাৰ তেনেহ'লে ভাগিনতৰ মামাতৰ মিলি মই আৰু মিলি এনেকৈ ছয়জন মান হ'ব আৰু আমাৰ অঁ অঁ লোৱা নাই অঁ অঁ এইবাৰ থিয়েটাৰ চাবা পাল্লো হয় থিয়েটাৰ আহিছে ভাল ভাল আৰু চবৰে চবৰে মুখত শুনি আছোঁ দেখোন অও হেমা মালিনী আহিব বোলে এইবাৰ তাইকো চাবা লাগ্ছিল অঁ তাকে আমাৰ চলি কেইটা হাহাকাৰ কৰি আছে কৈছে হেমা মালিনীক চাই বোলে দেখা নাই কৈছিল ঘৰৰ ওচৰতে ঘৰৰ ওচৰতে আইছে এইবাৰ চাবা পাৰলে ভাল আছিল অঁ দিয়ক তে হ'ব দিয়ক তে কালি যে ফোন কৰ্ব একবাৰ অঁ ভাগিনহঁতক মই কবা লাগ্ব